লখিমপুৰত বহুতো শিক্ষানুষ্ঠান আছে যিবোৰ শিক্ষানুষ্ঠানে ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত বহুতো অৰিহণা যোগাইছে নৰ্থ উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনত বহুতো সুবিধা হৈছে এতিয়া চাৰি বছৰীয়া কৰ্চ আহিছে চাৰি বছৰত বি এ পাচ কৰি লগত বি এড হৈ ওলাই আহিব কম খৰছতে সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে বহুতো সুবিধা আৰু গাৰ্লছ কলেজতো মহিলাসকলক শিকোৱা হয় গাৰ্লছ কলেজত মহিলাই থাকিব পাৰে ধুনীয়াকৈ আৰু কেন্দ্ৰীয় কলেজ আছে লখিমপুৰতে পলিটিকেল কলেজ আছে লখিমপুৰতে আৰু পানীগাঁও আছে ঔম প্ৰকাশ দীনদয়াল মহাবিদ্যালয় আৰু আই টি আই এখন আছে লখিমপুৰত কে বি ৰোডত আৰু এই সুবিধাসমূহ শিক্ষানুষ্ঠানৰ পৰা পাই আমাৰ লখিমপুৰ জিলাৰ ল'ৰা ছোৱালী বহুতো উন্নত হৈ বহুতো আগবাঢ়ি যাব পাৰিছে শিক্ষা বিভাগত গতিকে এই শিক্ষানুষ্ঠানবোৰ লখিমপুৰত থকাৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে আৰু দুখন পলিটিকেল পলিটেকনিকো আছে এখন আছে বিহপুৰীয়াত আৰু এখন আছে ঘিলামৰা এইকেইখনৰ কাৰণেও আমাৰ ল'ৰা ছোৱালীয়ে বহুতখিনি কাৰিকৰী বিদ্যা শিকিব পাৰিছে আৰু এল পি স্কুল এম ই স্কুল হাইস্কুলতো সীমা সংখ্যাই নাই গতিকে আমি এই শিক্ষানুষ্ঠানৰ পৰা বহুতো ল'ৰা ছোৱালীৰ উপকাৰ কৰিব পাৰিছোঁ